হয় পশুপালনত বহুত উপাৰ্জন কৰিব পৰা যায় আৰু গৰু ছাগলী হাঁহ কুকুৰা এইবিলাক পুহিলে উপাৰ্জনো হয় তাতো বহুত ক্ষেত্ৰত সহায় সা সুবিধা পোৱা যায় যেনে ধৰা হওক এতিয়া গৰু বা ম'হ পুহিলোঁ তাত আমি সদায় গাখীৰ পাম গাখীৰৰ পৰাতো সকলো বস্তুৱে বনায় আজিকালি হোটেলততো ৰসগোলা লালমোহন সকলো মিঠাই বনোৱা হয় হোটেলত আমি গাখীৰ বিক্ৰী কৰিব পাৰিম ওচৰ চুবুৰীয়াইও বিচাৰে গাখীৰ ক'বাত সকাম নিকাম হ'লেও তাতো প্ৰয়োজন হয় আমি তাত বিক্ৰী কৰিব পাৰিম গাখীৰৰ পৰা আকৌ দৈ বনাই কি দৈ বনাব পাৰিম দৈ আকৌ আমাৰ বিহুত লাগেই মাঘৰ বিহু ব'হাগ বিহুত কাতি বিহুত লাগিবই তাতো আমি নিজেও থৈ লোককো বিকিব পাৰিম তাতো অলপ উপাৰ্জন হয় লগতে গৰুৰ গোবৰ আমাৰ শস্য পথাৰত আমি তাত সাৰ দিবও পাৰিম আৰু আজিকালি গোবৰো মানুহৰ কিনি কিনিবলৈ আহে কিয়নো আজিকালি সাৰ দিয়া বস্তুও মানুহে নেখায় আজিকালি গোবৰৰ গোবৰ দিয়া গোবৰৰ পৰা হোৱা যোনটো শস্য পিয়ৰ ক'বলে গ'লে তেনেকুৱাটো আজিকালি নাপায় সেইকাৰণে গোবৰলৈ নিজৰ ঘৰে ঘৰে গৈ কিনি খেতি কৰে মানুহে লৈ হৈ কিনি সেইটো হয়ে আৰু ছাগলী পুহিলে আমি মাংস পাওঁ মাংসৰো অধিক মাত্ৰাৰ দাম হয় ছাগলীটো প্ৰ'টিন আছে আৰু ভিটামিন পোৱা হয় ছাগলী মাংস প্ৰায় মানুহে বিচাৰে তাৰপিছত হাঁহ কুকুৰা পুহিলে আমি কণী পাম লগতে মাংস হাঁহ কুকুৰা মাংসও খাবলৈ পৰা যায় বিক্ৰী কৰিব পৰা যায় কণীও পোৱা যায় কণীটো প্ৰ'টিন থাকেই লগতে আমি কণীও বিকিব পাৰোঁ ওচৰ চুবুৰীয়াক আমি নিজেও খাব পাৰিম আৰু লগতে কণী আমি পোৱালি পোৱালি কৰি কিনিও আমি ফাৰ্ম আজিকালি বহুতে ফাৰ্ম খোলে ফাৰ্মতো দিব পাৰোঁ কণীও দিব পাৰোঁ এনে ক্ষেত্ৰত আমাৰ বহুত সা সুবিধা হয়

মানে বেছিকে আমি ম'হৰ পৰা গাখীৰ পাওঁ ম'হৰ গাখীৰ হ'লে দিনত দছ লিটাৰকে পালেও আমি আমাৰ ধুনীয়াকে এটা ধুনীয়া উপাৰ্জন হয় ছাগলীৰো ফাৰ্ম খুলিলে পঞ্চাছটা দছটা ছাগলী পুহিলেও আমাৰ প্ৰফিতেই হয় আজিকালি গৰুতকৈতো ছাগলীৰে দাম হৈছে বহুত লগতে হাঁহ কুকুৰাৰো হেৰি হৈছে দাম হৈছে এতিয়া হাঁহ আমাৰ মাঘৰ বিহুত দুৰ্গা পূজাৰ সময়ত বহুত দাম হয় তেতিয়া হাঁহ নথকা হয় এটা হাঁহৰ দাম সাতশলৈকে পায় দুৰ্গা পূজাটো বলি দিবলগীয়া হাঁহ কুকুৰা লগতে সকলো বস্তু এটা প্ৰায় আজিকালি দাম বাঢ়িছে পাবলেও টান হৈ গৈছে বেমাৰ আজাৰ যিহে বেছি হয় কাৰণে হাঁহ কুকুৰাবিলাক মৰিছে ছাগলীৰো বেমাৰ হয় গৰুৰো বেমাৰ হয় সেইখিনি সেইকাৰণে অধিক অধিক লাভ পোৱা যায় লগতে গাখীৰৰ দামো বাঢ়িছে দৈও আজিকালি ইমান পোৱা নাযায় প্ৰায় মানুহে দৈ নথৈ যাৰ ঘৰত পশুপালন কৰে তেওঁলোকে দৈ হৈ কি ধুনীয়া ইনকম এটা কৰিব পাৰে লগতে ছাগলী পুহিব পাৰিলে ভাল বুলি ভাবোঁ মোৰ ছাগলীৰ গুৰ পৰাও সাৰ হয় ধুনীয়া শাক পাচলি শাক পাচলি খেতি হয় ভাল হয় আৰু সেই শাক পাচলিও বিক্ৰী কৰি ইমান ধুনীয়া উপাৰ্জন এটা পাব পাৰে ইমানেই আৰু মোৰ ক'বলগীয়া